ঘৰত কাৰোবাৰ বেমাৰ হ'লে খোৱাটোৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিব লাগে খাদ্যৰ ওপৰতে ৰুগীয়া এজনক আমি সুস্থ ঘৰুৱা ট্ৰিটমেণ্ট হিচাপে আমি সুস্থ কৰি তুলিব পাৰোঁ গতিকে সেই অসুখীয়া লোকে যিহেতু খোৱাৰ অৰুচি খোৱা বোৱাত অৰুচি হৈ পৰে গতিকে তেওঁ কেনেকুৱা ধৰণে খালে মুখৰ জুতিটো পাব সেইটোৰ ওপৰত গুৰুত্ব ৰাখি মই বা আমাৰ ঘৰখনে সেই ৰুগীয়াজনক খাদ্য তেনেকুৱা ধৰণে বনাই দিওঁ উদাহৰণস্বৰূপে বইল বইল হিচাপে বনাই তাত সেইখিনি বা চুপ হিচাপে কৰি তাত জালুক অলপমান দি তেনেকুৱা ধৰণৰ খাদ্য বনা বা মাংস বনালে মাংস বনালে সেই মাংসখিনি পেটৰ কাৰণে যে তেওঁ উপকাৰী হয় মূৰ্গীৰ মাংসৰ চুপ হিচাপে বনালে খালে যিটো উপকাৰী হ'ব মচলা বা তেল দি বনাৱা খাদ্যতকৈ সেইখিনিয়ে শৰীৰত জোৰটো বেছিকৈ পাব তাৰ উপৰি বিভিন্ন ধৰণৰ শাক পাচলি চুপ হিচাপে বনাই খোৱাই খাব পাৰিলে সেই ৰুগীয়া ঘৰৰ যিজন ৰুগীয়া লোকজনে অকণমান গাত শক্তি পোৱা নিচিনা যেন লাগে সেয়েহে তেনেকুৱা ধৰণে বনাই খোৱাওঁ তাৰোপৰি কিছুমান প্ৰ'টিন জাতীয় বস্তুৱেই হওক বা ফাইবাৰ জাতীয় বস্তুৱেই হওক আনবিলাক বস্তু সেইবিলাকটো তেনেকেই লগত খোৱা হয়েই আন যাতে ভাত পেট পেটত যাতে মেডিচিনখিনিয়ে যাতে অপকাৰ নকৰে সেইকাৰণে সেই খোৱাবিলাকৰ ওপৰত বেছি গুৰুত্ব দি খাদ্যৰ তালিকাখন দিনটোৰ কাৰণে তেনেকৈ প্ৰস্তুত কৰি খাদ্য ৰোগীক আগবঢ়াই যতনাই থাকোঁ